হেল্ল' অঁ হয় হয় কোৱা হেল্ল' অঁ কোৱা শুনি আছোঁ অঁ অঁ যাব পাৰি কেতিয়াকৈ যাবা বাৰু অঁ অঁ অঁ হয় দিয়া তেনেহ'লে কাম এটা কৰোঁ তোমাৰ কোন কোন তোমালোকৰ কোন কোন যাব বাৰু অঁ তেনেহ'লে কাম কৰোঁ তোমালোকৰ গাড়ীখন আৰু আমাৰ গাড়ীখন দুইখনৰ লগ লাগি আমি দুইঘৰে যাওঁ তেনেকৈ কোন কোন যায় অঁ অঁ অঁ অঁ পাৰিম পাৰিম আৰু নিজৰ গাড়ীখন লৈ গ'লে মানে অকণমান ভালো হ'ব আৰু তাত মানে ইহঁতকেইটাকো ল'ৰা ছোৱালীকেইটাকো লৈ যাম তাত আগৰ দিনৰ অঁ আৰু তাত বহুত মানে আগৰ দিনৰ মানে পুৰণা ৰজাৰ দিনৰ মানে পুৰণা বহুত হেৰি চাবলগীয়া হেৰিও আছে তাত বস্তু অঁ মিউজিয়াম আছে এটা অঁ অঁ অঁ কাপোৰ চাপোৰ পায় অঁ অঁ অঁ অঁ অঁ অঁ যাম যাম বাৰু অঁ অঁ অ অঁ পৰহিলৈ ওলাম অঁ অঁ ঠিক আছে দিয়া